হেল্ল' হেল্ল' কোনে কৈছে হয় হয় অঁ অঁ আছোঁ আছোঁ কোৱা অঁ পাৰিম পাৰিম

কি কাম অঁ কামটো হোৱাই নাই নেকি অঁ অঁ মই ভাবিছিলোঁ কামটো হৈয়ে আছে বুলি হোৱা নাই বুলি ৰখাই থৈছে নিম গমেই পোৱা নাই হোৱা বুলি ঠিক আছে বাৰু মই সোনকালে কৰি দিবৰ কাৰণে মইতো কেতিয়াবা আছে বুলি ভাবি আছিলোঁ অঁ ঠিক আছে বাৰু মই তো তাহাঁতক সোনকালে কামটো উলিয়াই দিবলে ক'ম বাৰু ঠিক আছে মই যিমান পাৰে ক'ব লাগিব অঁ ভালেই হ'ল মনত পেলাই দিলা মই আকৌ ক'ব পাৰিম এই অঁ ঠিক অঁ মই গম নাপাওঁ কৰি আছে বুলিয়ে ভাবিছোঁ ঠিক আছে মই যোৰ দিম বাৰু কৰিবলে ঠিক আছে